ব্যৱসায়িক সমুদায়ত বৈচিত্ৰ বা অন্তৰ্ভুক্তিত প্ৰসাৰিত কৰাৰ লক্ষ্যৰে অসমত কি কি প্ৰধান ব্যৱসায়িক পদক্ষেপ বা নীতি আছে ইংগিত সহাৰিমূলক কাৰ্য্য বা দিহা পৰামৰ্শ প্ৰদান জনপ্ৰাণী অধিক প্ৰসাৰিত কৰা